অঁ কোনে কৈছে অঁ হয় ভাল ভাল নাই পোৱা নহয় টোটেলি অঁ অঁ অঁ অঁ অঁ কেনেকুৱা ভাল অঁ হেৰি অভিজিত বৰা নহয় জানো অঁ তাকে এতিয়া ক'ত বৰ্তমান হয় নি ঘৰ ভাড়া ঘৰনে

হয় হয় হয় তাৰ পৰা এতিয়া ঘৰলৈ কেতিয়া অহা হ'ব বিহুত হয় তাৰ পৰা তোৰ তাৰ পৰা তোমালোকৰ পৰিয়াল কচোন কেনেকুৱা কি কথা কি বতৰা

আমাৰ হয় হয় পানী নদী হোৱাৰ পিছত বনাই দিয়াৰ পিছত মানে চোৰ তাৰিবোৰ মানে বেছি হৈছে তাৰ বাবে মানে এতিয়া আমি গাঁৱৰ ৰাইজে এতিয়া তই যদি আহ ব'হাগৰ বিহুতে আহিলে মানে আমি গাঁৱত এখন মিটিং দিম মিটিং মানে ভি ডি পি পাৰ ভিলেজ মানে ভি ডি পি পাৰ্টি এটা গঠন কৰি পেলাই আমি ৰাইজৰ মানে সজাগ এটা আনি পেলাই আমি তেনেকে মানে কথাতো ভাবিছোঁ নহ'বা ইভাগে হ'লে আমাৰ সেইদিনাখন অলৰেডি গাঁৱৰবোৰত জমনি অঁ হেৰি দেৱীঘৰত গৰু চুৰ হৈছে অলৰেডি কেইদিনমানৰ আগতে মানে দমৰা গৰু দুটা আৰু গাই এজনী অঁ হয় হয় তাকে মানে এতিয়া আমি মনতে ভাবিছোঁ গাঁৱৰ মানে এখন নামঘৰতে এখন সাধাৰণ সভা দিম কিন্তু তহঁতি আহিব লাগিব আহিব লাগিব গোটেই ল'ৰাবোৰ থাকিব লাগিব নহয় গ'ম পাইছ নহয় নহয় সেইটোতো লাগিব সেইটোবাইতো আমি তোক বিচাৰিছোঁ না কাৰণ তই থানা কামবোৰ বেছি কৰতো চিনা চিনাকি দুই এজন পুলিচো আছে গতিকে মানে তাক এইটো চাব লাগিব মই বিশেষ গম নাপাওঁ কাৰণ থানাৰ লগত তেনেকুৱা এটা সম্পৰ্ক নাইতো

তাৰমানে আমি ল'ৰাবোৰ একত্ৰিকৰণ কৰি পেলাই তাত মানে আমি হেৰি কৰিম বুলিম ভাবিছোঁ মানে আমি ভি ডি পি পাৰ্টি এটা গঠন কৰিম বুলি ভাবিছোঁ নহয় নহয় ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব সেইবোৰ পৰ্যায়টো তোক সেইটোপাইতো মাতিছোঁ না সেইবোৰ য'ত যেনেকে কৰিব লাগে সেইবোৰ কৰিবি কিন্তু গাঁৱৰ যিবোৰ কৰ্ম আছে সেইবোৰ মানে আমি চাম আৰু ল'ৰাবিলাকে আমি আছে আছে আছে মই ল'ৰাবোৰ লগ পাইছিলোঁ সিদ্ধান্ত শৰ্মাক মানে চেকেট্ৰেৰীটো দি পেলাই সভাপতিটো মই ফটিক শইকীয়া মই নিজে হ'ম বুলি ভাবিছিলোঁ হয়নি হয়নি তাক বিষয়ে তাকে আলোচনা এটা কবি কথাটো তাত কি কথা কি বতৰা সিদ্ধান্ত দেই এতিয়া মেইন কথাটো হ'ল এতিয়া মেইন কথাটো হৈছে এতিয়া আচল কথাটো হৈছে এতিয়া ল'ৰাবিলাক যে মোক মানে সজাগ কৰিব লাগিব সজাগ যদি নহ'বলে হ'লে মানে এতিয়া কি হৈছে বিশেষকে ৰাতি আমি ৰাতি কেতিয়া উজাগৰে থাকিবলগীয়া হৈছে ৰাতি ৰাতি তাৰমানে কি হয় উজাগৰে নাথাকিব লাগিলে জানোচা নিজৰ ঘৰৰ ক্ষিৰতী গাইজনী যদি চুৰ হৈ যায় কাৰণ সেইবোৰ বিকি পিয়েতো আমাৰ মা আমি চলি আছোঁ চাকৰি বাকৰি নাই এইবোৰ বিকিয়ে চলিছোঁ কেনেবাকে যদি ক্ষিৰতী গাই কেইজনী গুচি যাবলৈ হয় এতিয়া খুড়া ঘৰত চাকৰি বাকৰি নাইকিয়া এতিয়া খুড়াহঁতৰ ঘৰত আছে তোমাৰটো কৰ্চ গাইজনী আছে সেইজনী যদি কেনেবাকে লৈ যাবলৈ হয় একেবাৰে পেটত লাঠ মৰাৰ লেখিয়া নহ'ব জানো এতিয়া কথাবোৰ তেনেকবা সেইটো হয়বাৰু আৰু চোৰে মুখত কিবা কিবি মাৰি আহিলে কেনেকে গম পাবি এই চোৰ নে কি কি কথা কি বতৰা হয় হয় হয়

এতিয়া কাৰোবাৰ ঘৰত ছোৱালী আছে ল'ৰা নাইকীয়া গতিকে আমি ভাবিছোঁ আমি সেইটো মানে মাফ কৰি দিম মাফ কৰি দিয়াৰ বাবে তেওঁলোকে মানে ল'ৰাবিলাকক ৰাতি খাবলে কিবা আহাৰ কিবাকিবি অগম বগম এনে দছ ইঘাৰলেকে অকণমান চাথ দিলেই হ'ব মৰম চেনেহে বোলে চাহেকাপ তেনেকুৱা দিলে আমি সেইটো আলোচনা কৰিছোঁ কাৰণ গাঁৱৰ চব মানুহ যাব নোৱাৰেতো আৰু এইটো এনেকুৱাত পাওঁ পাওঁ পওঁ আমাৰ এই এই জাপিখাজিয়া ইনকম পাইছোঁ

গ'ম পাইছোঁ এইটো বাধ্যতামূলক এইটো অঁ অঁ

নহ সেইটোতো সাংঘাটিক ভাল কথা আমিও মানে কি হোৱাটপত চিষ্টেম কৰিম নকৰা নহয় আমিও হোৱাটছএপত চিষ্টেম কৰিম নকৰা নহয় আমি হোৱাটছপ এটা ভি ডি পি ৰ কমলাবৰীয়া ভি ডি পি গ্ৰুপ বুলি হোৱাটছ এপ এটা খুলিম খুলি পেলাই চবকে যিমান ভৰাই ল'ম ভৰাই ল'ম এতিয়া তই যদিও ধৰক এবছৰ মূৰত আহ অন্তত তোৰ ঘৰত ককাই ভাই আছে নহয় ইয়াত নাই জানো মা দেউতা এয়া

সেইটোৱেইটো গতিকে আমি মনতে লাগে লাগে এতিয়া কাইলে পৰহিলে মানে কেনেকুৱা হ'ব এতিয়া যে আমাৰ ৰাস্তাটো আহিছে নহয় জানো বাৰু মানে টু লেন এতিয়া অঁ ৰাস্তাটো এই আমাৰ এই পেপাৰত পাইছিলোঁ গতিকে ৰাস্তাটো অহাৰ পিছত কাইলেতো এইটোতো বহুত গৰু মানে যান বাহন অহা যোৱা হ'ব একেবাৰে মৰিয়নিলেকে নে যাব এইটো মানে ডিমাপুৰলৈকে গতিকে এইতে যাবলৈ হ'লে কাইলেতো চোৰৰ উপদ্ৰৱটো যথেষ্ট বাঢ়িব গতিকে ভিডিপি পাৰ্টিটো আমাৰ অতি প্ৰয়োজনীয় হ'ব গতিকে আমি মানে তই সোনকালে আহ থাকে থাকে আৰু ভি ডি পিৰ ফালৰ পৰাও কোৱা শুনিছোঁ কিবা টৰ্চ লাইট দিব কিবা লাঠি দিব উইথ মানে

অঁ অঁ ন তাক সেইটো এতিয়া মানে কি ৰাস্তাটো কৰিম কৰিম কৰিম হ'ব পইচা পাতিৰ ইয়াত কোনো কথা নাই অকণমান আহি পেলাই তই ফ্ৰি

হয় গ'ল যথেষ্ট যথেষ্ট এতিয়া মানে মেইন

আৰু বিশেষকে মই আৰু এটা ভাবিছোঁ লগৰ সমনীয়া ল'ৰা দিলে বেছি ভাল হ'ব তেওঁলোকে গোটেই ৰাতিটো উজাগৰে থাকিব লাগিবতো চাৰে চাৰিটা চাৰিটালৈকে গতিকে লগৰ ল'ৰা হ'লে থাকিও ভাল পাব আৰু তেওঁলোকৰ সৈতে মানে এতিয়া যিকিটা ল'ৰাক মই সেইদিনাখন পাইছিলোঁ আলোচনা কৰাৰ মতে মই আলোচনা কৰিছোঁ তাৰমানে কি হ'ল পাঁচটা ইমূৰে পাঁচটা সিমূৰে

ৰেজিষ্টাৰ লৈ বহি যোৱাৰ পিছত ধৰা হওক কোন যাব সেইটো চাইন এটা মাৰি তেওঁক আমি ধৰক ফটো একপি মাৰি পেলাই তেওঁক এৰি দিম আমি ধৰা হওক আমি গতিকে মানে আমি ধৰা হওক আমি যে ভি ডি পি পাৰ্টিযে বা কিবা এটা হ'লে যে আমি আইনখন হাতত তুলি ল'ম সেইটো নহয় তাৰমানে আৰু আজিকালি আমি মানে এই ফুকনা হাটৰ পৰা বাপ হাট ফুকনা হাটৰ পৰা কাৰণ ফুকনা হাটৰ পৰা আমাৰ গাঁওখন আৰম্ভ হৈছে বাপহাটৰলৈকে গতিকে তাৰ মাজত

তেতিয়া আমি গাঁৱৰ মাজত দিব ফুকনা চাটৰ ৰাইজেও অলৰেডি আছে তেওঁলোকো সক্ৰিয় হ'ব বুলি কৈছে ব'হাগ জেঠৰ পৰা গতিকে সেইটো হ'লে বেছি ভাল হ'ব বাৰু ঠিক আছে তই কাম এটা কৰিবি তই এতিয়া মানুহটো অফিচত আছে নে নাই ঘৰলে ৰুমলে আহিলি অঁ অঁ অঁ আচ্ছা ঠিক আছে ঠিক আকৌ গৈছে তাক অলপ ভালদৰে হেৰি কৰি মেলি অকণ হেৰি চেৰি কৰি মেলি কৰিবি অঁ তাৰ পৰা কি হ'ব এতিয়া বজাৰ কৰিবলৈ অহা নাই জানো তই হয়নি হয়নি বাৰু ঠিক আছে হয়নি হয়নি ঠিক আছে ঠিক আছে বাৰু ঠিক আছে হেৰি তই আহিবি লগ পাম দেই বাৰু হ'ব ঠিক আছে থৈছোঁ অঁ অঁ হ'ব দে